দৰা আচলতে আমি পইচা বেংকৰ পৰা উলিয়াই দুটা পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ এটা হৈছে আমি বেংকৰ শাখাত গৈ উইথড্ৰ ফৰ্মৰ যোগেদি প্ৰয়োজনীয় যিখিনি উইথড্ৰ ফৰ্ম ফিলাপ কৰি যিটো পদ্ধতিৰে পইচা উলিয়াব পাৰি সেইটো পদ্ধতিৰে আমি পইচা উলিয়াব পাৰোঁ আৰু দ্বিতীয় পদ্ধতি হৈছে আজিকালি সহজেই আমি বেংক এ টি এম কাৰ্ডৰ যোগেদি এ টি এম মেচিনত গৈ পইচা উলিয়াব পাৰোঁ সেই দুটা পদ্ধতি ইয়াৰ উপৰিও আমি যদি নিজৰ নামত ছেল্ফ চেকৰ চেকৰ জৰিয়তে আমি পইচা উলিয়াব পাৰোঁ এই ক্ষেত্ৰত যদি আমি কোনোবা এজন সৰু ল'ৰাক পইচা উলিয়াৰ বিষয়ে আমি মানে বৰ্ণনা দিবলগীয়া হয় তেতিয়াহ'লে আমি চাব লাগিব প্ৰথম পইচাটো কাৰ যদি ল'ৰাজনক আমি নিজৰ ভাগৰ পইচাটো উলিয়াবৰ বাবে তেওঁক আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে প্ৰথমতে আমি তেখেতক চেক ব্যৱহাৰ কৰি তেওঁক আমি শাখাৰ পৰা পইচাটো উলিয়াবলৈ আমি শিকাব পাৰোঁ সি একেবাৰে এটা সহজ উপায় আপুনি পইচাটো অনাৰ ক্ষেত্ৰত ইয়াৰ উপৰিও আমি এ টি এমৰ ব্যৱহাৰৰ সম্পৰ্কে অৱগত কৰাই আমি পইচাটো উলিওৱাৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু শেষত আমি উইথড্র ফৰ্মৰ যোগেদিও পইচাটো উলিয়াবৰ ব্যৱস্থা কৰিব পাৰোঁ কিন্তু ইয়াত এটা মন কৰিবলগীয়া কথা হ'ল যে ল'ৰাজনৰ বয়সৰ ক্ষেত্ৰতো আমি ধ্যান মানে গুৰুত্ব দিয়া উচিত যদিহে নাবালিক অৱস্থাত কোনোবা কোনো ল'ৰা বা ছোৱালী সৰু ল'ৰা বা ছোৱালীক আমি পইচা উলিয়াৰ ক্ষেত্ৰত পঠিয়াতো এটা বিপদ সংকুল হ'ব পাৰে সি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এই ক্ষেত্ৰত আমি ওঠৰ বছৰ বয়সৰ ওপৰৰ ল'ৰা ছোৱালীকহে পইচা আদি লেনদেনৰ ক্ষেত্ৰত নিয়োগ কৰি কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ